কালি দোকান এখনৰপৰা টি ভি এটা আনিছিলোঁ দেই টি ভিটো কালিতো চলিলে আজি চাইছোঁ মানে টি ভিটো লগাই কিবা জিলিং মিলিং কৰিছে পিক্সাৰবোৰ ভালকৈ অহা নাই এই টি ভিটো কি কৰোঁ বুলি দোকানলৈয়ো ফোন কৰিছিলোঁ দোকানীয়ে কৈছে ভাল টি ভিয়ে দিছিলোঁ আজিৰপৰা সেইখন দোকানৰপৰা টি ভি নিকিনোঁ আৰু